ভাৰতীয় মহিলাসকলে অতীতৰ তুলনাত বৰ্তমান বহুত উন্নত আগৰ দিনত মহিলাসকলে পোৱা যিখিনি সমস্যা সেই সমস্যাখিনি হ'ল আপোনাৰ নীতি নিয়মৰ মাজত সদায় থাকিব লাগে মুক্ত মনেৰে মুকলিকৈ কেনিও ওলাই যাব নোৱাৰে আৰু কিছু কিছু ক্ষেত্ৰত দেখা যায় তেওঁলোকে চাৰিবেৰৰ মাজতেই জীৱন কটাবলগীয়া হৈছিল আৰু এনেকুৱা ধৰণৰ সমস্যাবিলাক কি হৈছিলে তেখেতলোকক অতিষ্ঠ কৰি তুলিছিল আৰু তেতিয়া কি হয় তেওঁলোক বাহিৰলৈ ওলাব পৰা নাছিল আৰু নিজৰ ভিতৰত থকা যিখিনি কাৰুকাৰ্য বা যি কৰিবলগীয়া কৰ্মখিনিও তেখেতলোকে বাহিৰত প্ৰদৰ্শন কৰিব পৰা নাছিল কিন্তু এতিয়া কি হৈছে সকলোখিনি বাহিৰলৈ ওলাই যাব পাৰে নিজৰ নিজৰ সুবিধা মতে নিজে নিজে কাম কৰে আৰু এই কৰ্মখিনিক লৈ আজি নাৰী সমাজ বহুতো আগবাঢ়ি গৈ আছে তাৰবাবে যথেষ্টখিনি সুন্দৰ সুবিধা চৰকাৰেও দিছে এতিয়া পুৰুষতকৈও নাৰী সমাজ বহুখিনি আগবাঢ়ি গৈ আছে তেনেধৰণে সকলোতে পুৰুষৰ লগত খোজত খোজ মিলাই গৈ আছে শিক্ষাৰ ক্ষেত্ৰতো বৰ্তমান নাৰীহে আগবাঢ়িছে বা আপোনালোকে যিখিনি কৰ্ম চাইছে এতিয়া সৰু সৰু স্কুলবিলাকতো বিদ্যালয়সমূহতো সৰু সৰু ছোৱালীবিলাকে ল'ৰাতকৈ আগবাঢ়িছে ডাঙৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণেই হৈছে গতিকে এই নাৰীৰ যিখিনি কৰ্ম এই কৰ্মখিনিক লৈ আমি সুখী হৈছোঁ ভাল লাগিছে আৰু আগবাঢ়ি যাব আগবাঢ়ি গৈ থাকক বুলি আমি ভাবোঁ